এটা অঁ এটা সমস্য়া হৈছে মোৰ লগত সমস্য়াটো হ'ল আপোনালোকৰ আপোনালোকৰ হোটেলত মই কিছুসময় আগতে খোৱা বস্তুৰ কাৰণে অৰ্ডাৰ কৰিছিলোঁ কিবা কিন্তু অৰ্ডাৰ কৰাৰ পাছত মই এতিয়া সেই ঠিকনাটোৰ পৰা ওলাই আহিলোঁ মোৰ কাম এটা আছে মই অলপ দিছপুৰৰ ফালে যাব লাগিব এতিয়া সেই হিচাপত মই বিচাৰিছোঁ যে মোৰ খোৱা বস্তুখিনি যিহেতু লাগিবই আপোনালোকে পাৰিব নেকি যে মই এতিয়া দিছপুৰ যাম নহয় দিছপুৰৰ আশে পাশে মোক ক'ৰবাত ডেলিভাৰ দিব পাৰিব নেকি মোৰ মানে বৰ্তমানৰ এই জালুকবাৰী ঠিকনাটো সলনি কৰি মোৰ সেই একেখিনি বস্তুয়েই দিছপুৰত ডেলিভাৰী দিব পাৰিব নেকি এই বিষয়ে মোক অকণমান বুজাই কওঁকচোন